আপুনি ক'ত বাগিছা পাতিছে চোতালত নে ছাদৰ বাগিছা হয় মই আমাৰ বাগিছাখন চোতালত পাতিছোঁ যিহেতু আমাৰ চোতালখন ধুনীয়াকৈ শুৱনি কৰি ৰাখে চোতালত পতা বাগিছা বিভিন্ন ধৰণৰ ফুল আছে মোৰ চোতালত পতা বাগিছাখনত যেনে গোলাপ জবা তাৰোপৰি মানী প্লাণ্ট আছে তাৰোপৰি নাৰ্জি ফুল আছে বেলি ফুল এনেকুৱা ধৰণে বহুত কেইবিধ ফুল আছে ইয়াৰ লগত অকল বাগিছাই যে অকল চোতালখনে শুৱনি কৰিব তাৰ তাৰ কোনো মান নাই আমাৰ যিখন বাগিছা আমাৰ আছে সেই চোতালখন শুৱনি কৰাৰ লগতে আমাৰ ঘৰত বিভিন্ন ধৰণৰ মানুহ আহি থাকে যিহেতু আমাৰ ঘৰখন এখন সাংস্কৃতিক ঘৰ তাৰ ফলত আমাৰ চোতালখনে সেই মানুহকেইজনৰ যিটো আকৰ্ষণ আকৰ্ষণটো কাঢ়ি আনে এনেদৰে এনেকুৱা বহুত কিছুমান কাৰণ আগত লৈ বা হাতত লৈ মই মোৰ বাগিছাখন চোতালতে পাতিছোঁ ইয়াৰ লগতে চোতালত বাগিছা পাতিলে কি হয় কিয়নো আমাৰ ঘৰখন হৈছে এখন গাঁৱলীয়া ঘৰ ফলত সূৰ্যৰ যিটো তাপ বা সূৰ্য্যৰ যিটো পোহৰ আমাৰ চোতালত পোন পটিয়াকৈ পৰে ফলত ফলত তাত থকা যিবোৰ ফুল ফুলনি বাগিছাখনত থকা যিবোৰ গছ গছনি বা ফুল ফুলনি সেইবোৰ বাঢ়ি অহাত সহায় হয় বা সোনকালে বাঢ়ি আহে ফলত দেখিবলৈ শুৱনি হয় লগতে দেখিবলৈ শুৱনি হয় লগতে অহা যোৱা কৰা বিভিন্ন মানুহৰ আকৰ্ষণো কাঢ়ি কাঢ়ি নিয়ে ফুল ফুল ফুলনিবোৰে আৰু মই চাদৰ ওপৰত ফুলৰ বাগিছা পতা নাই কিয়নো আমাৰ ফুল ফুলৰ বাগিছাখন বা আমাৰ বাগিছাখন কিয় দৰকাৰ কাৰণ মানুহৰ আকৰ্ষণ টানিবলৈ দৰকাৰ যদি মই চাদৰ ওপৰত বাগিছাখন ফুলৰ বাগিছাখন পাতো মানুহৰ জানো আকৰ্ষণ কাঢ়ি নিব সেই বাগিচাখনে সেয়েহে মই চোতালতে বাগিছাখন পাতিছোঁ এয়াই কাৰণ মই চোতালত বাগিছা পতাৰ

মই কৈছোঁ য়েই যে আমাৰ চোতালত বহুতবোৰ ফুল ফুল আছে যেনে গোলাপ জবা নাৰ্জি বেলি ফুল তুলসী আছে যি তুলসী আপোনালোকে জানে তুলসী ঔষধি কামতো ব্যৱহাৰ কৰা হয় ইয়াৰ লগতে এল'ভেৰাৰ কিছুমান পাতো আছে আমাৰ মোৰ আমাৰ বা মোৰ বাগিছাখনত আমাৰ চোতালৰ বাগিছাখনত ইয়াৰ লগতে বিভিন্ন ধৰণে ধুনীয়াকৈ বেৰবোৰ দিয়া হৈছে যাতে ছাগলী বা গৰুৱে সেইবোৰ অনিষ্ট কৰিব নোৱাৰে আৰু তাত এডাল ডাঙৰ গছ আছে কৃষ্ণচূড়া গছডাল আছে সেই গছডালেও আৰু শুৱনি কৰি তুলিছে ইয়াৰ লগতে পূৱ চাইডে এডাল দেৱদাৰু আছে নামঘৰৰ ওচৰতে আমাৰ চোতালখন পূৱ চাইডত থকা দেৱদাৰু ডালে সুন্দৰ এটা সু সৌন্দৰ্য্য গঢ়ি তুলিছে আমাৰ চোতালখনৰ বা আমাৰ ঘৰখনৰ সেইকাৰণে মই বাগিছাখন চোতালত পাতিছোঁ ইয়াৰ প্ৰধান উদ্দেশ্য থোৰতে কবলৈ গ'লে সৌন্দৰ্য আকৰ্ষণৰ বাবে মই চোতালত আমাৰ বাগিছাখন পাতিছোঁ ধন্যবাদ